এই প্ৰদীপ ক' মাছটো মাৰিবই লাগিছিল বৰষুণ অলপ অলপ দি আছে অ হু হু

হেই কি ক'ৱ

লাঙি এখান আছিল ৰ' পাতি থৈ আহিব পাৰি অঁ পাতি থৈ আহিবা পাৰি ৰাতি একেলগে যাই পেলাই পাতি থৈ আহোঁ

অঁ পুৱা অঁ টঙিজাল এখন লৈ যাব পাৰি অঁ ৰাতিপুৱা সেয়ে কৰোঁ দে ৰাতিয়ে ৰাতি গেলি পাৰে সেয়ে কৰোঁ ভাত চাত খাই ফেলে ওলাই যাওঁ বঢ়িয়াকৈ ওলাই যাই ফেলে

অঁ এইটোৱে

অঁ দে দে হ'ব দে তই ওলাবি মই হেইতে থাকিম অঁ ভাত যে হেৰি ৰাতিপুৱা হেই সোনকালে যাব লাগিব হেই নহ'লি কি আৰু তাত নহয় জালখন কোনোবাই চাই লৈ কিন্তু উঠাই লৈ গুচি যাব ৰাতিপুৱাই এই সিদিনা সিদিনা এই ৰাহুলহঁতৰ হেই জালখন চাই কিনে লৈ গুচি গেছে বেলেগে অঁ অঁ অঁ দে ৰাতিপুৱা একো নোখোৱাকৈ হেই ৰাতিপুৱা অলপ সোনকালে ওলাবি চাৰিটামানতে হেই পাঁচটাত গেলি ক'ত হ'ব চাৰিটা নাবাজো চাৰিটা নাবাজোতে মানুহে চাব যায় দে দে হেই তাতে হেই সাতটাতে পাতিম দে বেছি দূৰত নাযাওঁ সেইফালে দে দে হ'ব দে ওলাবি সোনকালে ওলাবি দে অঁ